পোৱালি ওলোৱা পিছত পোৱালিখিনি তুলি আনি ভালদৰে থৈ পিনি ভালদৰে থৈ পিনি পোৱালি দানা খাব দিং দানা খাবলে দিং তাৰপিছত তাৰপিছত লাইটৰ পোহৰ দিং লাইটৰ পোহৰত প্ৰায় থাকিবলে দি দানা ব্যৱহাৰ কৰোঁ দানা ব্যৱহাৰ কৰি পোৱালি যত্ন লওঁ দৰৱ খোৱাওঁ বেজি দিয়াওঁ সেনেকে ডাঙৰ হয়

কণীগিটা বঢ়াই

কুকুৰা উমনি প্ৰায় পঁচিছ বাইছ চৌব্বিছ দিন লাগে চৌব্বিছ দিনা ত পিছত কণী ফুটি পোৱালি ওলাই

চাউল ব্যৱহাৰ কৰোঁ সৰু সৰু চাউল বা দানা ব্যৱহাৰ কৰোঁ

লাইটৰ

পিছত সেনেকে আৰু ডাঙৰ হয় ডাঙৰ হয় আকৌ কণী পাৰে নি পাৰিলে সেনেকে কুকুৰা আকৌ ডাঙৰ কৰি বিক্ৰী কৰোঁ বিক্ৰী কৰা সেই আকৌ ডাঙৰ হয় কণী পাৰে কণী কিছুমান বিক্ৰী কৰোঁ বিক্ৰী কৰাৰ পিছত

সেয়া আৰু কৰোঁ এনেকে প্ৰক্ৰিয়া কৰি ডাঙৰ কৰি আৰু কুকুৰা হাঁহ বিক্ৰী কৰোঁ